ভাৰতৰ চাকৰি বজাৰখনত ভাৰত চৰকাৰে উপযুক্ত নাগৰীকসকলক কোনো ধৰণৰ দান বৰঙণি নোলোৱাকৈ চাকৰি দিবলৈ সক্ষম হৈছে উপযুক্ত নাগৰীকসকলৰ শিক্ষাগত অৰ্হতা চাই তেওঁলোকৰ পাৰদৰ্শিতাৰ ওপৰত ভাৰত চৰকাৰে চাকৰি প্ৰদান কৰিছে প্ৰায়খিনি দৰিদ্ৰ পৰিয়ালৰ লোকে লাভৱান লাভৱান হ'ব পাৰিছে এই কাৰণেই যে কোনো ধৰণৰ ঘোচ ঘাচি বৰ্তমান ভাৰত চৰকাৰে চাকৰি ক্ষেত্ৰত লোৱা নাই ইয়াৰ পিছতে যদিও ভাৰত চৰকাৰে চাকৰি প্ৰদান কৰিছে তাতো কিছুমান প্ৰত্যাহ্বান দেখা গৈছে প্ৰত্যাহ্বানসমূহ হ'ল জাতিগতৰ শ্ৰেণীভাজন জাতিগত শ্ৰেণীভাজনৰ কাৰণে কিছুমান উপযুক্ত নাগৰীকেও চাকৰিত অংশগ্ৰহণ কৰিব পৰা নাই তেওঁলোকে যদিও উপযুক্ত তেওঁলোকৰ হাতত শিক্ষাগত অৰ্হতা আছে বা অনান্য দিশতো তেওঁলোক পাৰ্গত তথাপিও জাতিগত শ্ৰেণীভাজনৰ কাৰণে তেওঁলোক ভাৰত চৰকাৰৰ এই চাকৰিৰ পৰা বঞ্চিত হ'বলগা হৈছে